ক্ৰিকেটটোত ক্ৰিকেটত ক্ৰিকেটতো আমাক চৰকাৰে বহুত গুৰুত্ব দিছে কিন্তু ফুটবল হকী খেল চৰকাৰে অধিক গুৰুত্ব সেইবিলাকত ক্ৰিকেটত এনেকে গুৰুত্ব দিয়ে চৰকাৰে সেনেকে ক্ৰিকেটত ফুটবলত হকীটো গুৰুত্ব দিব লাগে যেনে ক্ৰিকেটত টি টুৱেণ্টি হয়

সেনেকে হ'লে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব নহ'লে গাঁৱৰ ভিতৰতে খেলে গাঁৱৰ ভিতৰতে থাকি যায়গে আৰু আগবাঢ়িব নোৱাৰে হকীও ভাল খেলে কিন্তু গাঁৱতে খেলে ল'ৰাখিনি বাহিৰলৈ যাব নোৱাৰে ক্ৰিকেট গাঁৱৰ ফিল্ডখনতে দৌৰি থাকে খেলি থাকে কিন্তু ভাল খেলে আমি জানো কিন্তু তেখেতলোকে বাহিৰত চান্স নাপায় ভাল প্ৰশিক্ষণ দি তেখেতলোকে বাহিৰলৈ লৈ যাব পাৰি সেই ল'ৰাখিনিও ভাল খেলি আহিব মেডেল আনিব আমাৰ কাৰণে সুনাম আনিব আমাৰ অসমৰ কাৰণে আমাৰ গাঁওখনৰ কাৰণে চৰকাৰে ফুটবল যেনেকে ক্ৰিকেটক গুৰুত্ব দিয়ে ফুটবলকো দিব লাগে হকীকো দিব লাগে গুৰুত্ব তেতিয়া ল'ৰাখিনি আৰু ল'ৰা ওলাব খেলিবলৈ কাৰণেও আৰু আগবাঢ়ি যাব অকল ক্ৰিকেটত গুৰুত্ব দিলে নহ'ব অকল ক্ৰিকেটতে গুৰুত্ব দিয়ে সেইকাৰণে ল'ৰা ছোৱালীবিলাক কি কৰে ফুটবল আজিকালি খেলিব নিবিচাৰে হকী খেলিব নিবিচাৰে গাঁও পথাৰত কিমান খেলি থাকিব ল'ৰা ছোৱালী আৰু বাহিৰলে গ'লে ল'ৰা ছোৱালীকেটাই ভাল পাই মই ইয়াত ভাল খেলিলে মই বাহিৰলৈ যাবলে মোক সুবিধা দিব বা মই এটা খেলিবলে চান্স এটা পাম সেইবিলাক বস্তু দি দিব লাগে ক্ৰিকেটত দি থাকিব লাগে সেইটো এনেকে হৈ এনেকে দি থাকিব লাগে লগতে